কালি মই এটা পেন্ট কিনিছিলোঁ পেন্টটো মানে একেবাৰে নৰম কাপোৰ দিলে আৰু পেন্টটো মানে একেবাৰে বেয়া কেইবাজন মানুহেও ক'লে যে তই এইটো কাপোৰ কি চিনি নাপাৱ নি নি চিনি নোপোৱাকৈ কাপোৰ কিনিছিলি নেকি মই বোলো নহয় দোকানীয়েতো ভাল বুলিয়ে কৈছিল আৰু ভাল বুলি কোৱাৰ কাৰণে পেন্টটো আনিলোঁ কিন্তু এতিয়া পেন্টটো একেবাৰে নৰম মানে একেবাৰে অৰ্দিনাৰি কাপোৰ আচলতে পেন্টটোৰ ফিটিঙো বৰ ঠিক নহ'ল